ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰ কিতাপ পঢ়াৰ উপৰিও বাহিৰা কিতাপ বহুতো কাৰণত পঢ়িব লাগে ক্লাছৰ কিতাপত ছাত্ৰ ছাত্ৰীৰ যিকোনো বাহ্যিক জ্ঞান মানে আহৰণ কৰিব নোৱাৰে ক্লাছত সংস্কাৰ তথ্য শিষ্টাচাৰ এইবিলাকহে মানে ইমান বুজি নাপায় ধৰক আলোচনা আলোচনী গল্প উপন্যাস বাতৰিকাকত এই এইসমূহ পঢ়িলে বহুতো বাহিৰা জ্ঞান ছাত্ৰ ছাত্ৰীয়ে আয়ত্য কৰিব পাৰে যেনে এতিয়া আলোচনী আৰু বাতৰি কাকতত সাধাৰণ জ্ঞানৰ বহুতো প্ৰশ্ন আহে সেইবিলাক পঢ়িলেও ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতো সুবিধা হয় যিকোনো পৰীক্ষাত ফলাফল ভাল কৰিবলৈ সক্ষম হয় আৰু আৰু ধৰক বহুতো বাহিৰা জ্ঞান আহৰণ কৰে ছাত্ৰ ছাত্ৰীয়ে শিষ্টাচাৰ কেনেকুৱা ডাঙৰক কেনেধৰণে ডাঙৰৰ লগত ব্যৱহাৰ কৰিব লাগে আৰু পঢ়া শুনাৰ মানে আলোচনীত চালোচনী পঢ়িলে বাতৰি কাকত গল্প চল্প এইবিলাক পঢ়িলে কৰিলে ধৰক নিজেও আগলৈ ভৱিষ্যতে নিজেই যাতে মানে কেতিয়াবা যিকোনো গল্প উপন্যাস তেনেকুৱা নিজৰ মানে ওপৰত ষ্ট'ৰি বনাব পাৰিব নিজে লিখিব পাৰিব তেনেকুৱাও কিছুমান জ্ঞান আয়ত্ত কৰিব পাৰে বাহিৰা কিতাপত বহুতো লিখকৰ মানে কাহিনী থাকে জীৱন কাহিনী থাকে তেনেকৈ ঠিক ছাত্ৰ ছাত্ৰীয়ে সেইবিলাক জ্ঞা জ্ঞান আয়ত্ব কৰি নিজেও এজন সু মানে লিখক হ'ব পাৰিব ভৱিষ্যতে সেয়াও সুবিধা হয় ক্লাছৰ কিতাপত নিজৰ শ্ৰেণীৰ শ্ৰেণীত যিখিনি শিক্ষা আহৰণ কৰিব পাৰে ধৰক বৰ্তমানটোহে তেওঁলোকে শিক্ষা ল'ব পাৰে সেয়েহে বাহিৰা কিতাপ পঢ়িলেও বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হয় আৰু বাহিৰা কিতাপ পঢ়িলে মানে বহুতো জ্ঞান আহৰণ কৰিব পাৰে তেনেদৰে বাহিৰা কিতাপ পঢ়িলে মানে ছাত্ৰ ছাত্ৰীয়ে মানে উপলব্ধি হ'ব পাৰে আৰু বহুতো ক্ষেত্ৰত